ওচৰৰ চহৰলৈ যেতিয়া যোৱা হয় তেতিয়া বিভিন্ন সময়ত নিৰাপত্তাজনিত কিছুমান চিন্তা আমাৰ আহে তাৰে এটা হৈছে যেতিয়া আমি আমাৰ ওচৰতে লাগি থকা এখন ৰাজ্য আৰু এখন চহৰ মেঘালয় মেঘালয় জিলাৰ হৈছে শ্বিলং মেঘালয় ৰাজ্যৰ শ্বিলং শ্বিলং চহৰত যেতিয়া আমি যাওঁ বিভিন্ন সময়ত আমি আৰু তালৈ আমাৰ খুব সঘনাই যোৱা হয় যিহেতু ওচৰতে বিভিন্ন সময়ত কিন্তু আমাৰ যেতিয়া আমি মেঘালয়লৈ যাওঁ বা শ্বিলঙলৈ যোৱা হয় নিৰাপত্তাজনিত কিছুমান চিন্তা আমাৰ মূৰত মূৰলৈ আহে আৰু প্ৰথম কথা হৈছে যিহেতু সেইখন এখন পাহাৰীয়া পাহাৰীয়া ৰাজ্য যেতিয়া আমি সেই পাহাৰত ট্ৰেভেল কৰোঁ আৰু তাতে খুব বহুত বেছি বৰষুণ হয় কাৰণে আমাৰ খুব বেছি এক্সিডেণ্ট হোৱাৰ এটা মানে ভয় এটা থাকে বা পাহাৰৰ বিভিন্ন সময়ত পাহাৰৰ মাটি খহি পৰাৰো এটা ভয় এটা থাকে আৰু এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ মানে নিৰাপত্তাজনিত চিন্তা সেই ৰাজ্যসমূহলৈ বিশেষকৈ পাহৰীয়া ৰাজ্যসমূহলৈ ভ্ৰমণ কৰাৰ সময়ত আমাৰ মূৰলৈ আহে